আমাৰ কামৰূপ মহানগৰত বিশেষকৈ বহুত উল্লেখযোগ্য স্থান আছে তাৰ মাজত আপোনাৰ শুক্লেশ্বৰ আছে উমানন্দ বশিষ্ঠ মন্দিৰ আছে আমাৰ ইফালে জ্যোতিৰ্লিঙ্গ ভীমাশংকৰ আছে পামহি ইফালে মা কামাখ্যা আছে ভূৱনেশ্বৰী আছে উগ্ৰতাৰা এনেধৰণৰ বিভিন্ন পৰ্যটকৰ আকৰ্ষণস্থলী তেওঁলোক ইয়াত আহে বিভিন্ন দৰ্শনাৰ্থী আহে ইয়ালৈ ঠাইবোৰৰ সৌন্দৰ্য্য়তা বহুত গুৰুত্বপূৰ্ণ তাতে আৰু মা কামাখ্যাৰ বিষয়েটো বিশ্ব ব্ৰহ্মাণ্ডই জানে মাৰ যিখিনি মহিমা সেইটো কাৰণে মাৰ তাত আহে কামাখ্যা মাৰ তাত ভূৱনেশ্বৰী নীলাচল পৰ্বতত আছে তাতে আহে সকলো আহে আৰু তাৰ বাহিৰেও আমাৰ পবিতৰা অভয়াৰণ্য আছে শংকৰদেৱ মাধৱদেৱৰ গুৰু দুজনাৰ যি সৃষ্টিৰাজি সেই সমষ্ট সৃষ্টিৰাজিক সংগ্ৰহালয় হিচাপে আপোনাৰ কলাক্ষেত্ৰ আছে পাঞ্জাবাৰীত সেই কলাক্ষেত্ৰত তেওঁলোক গুৰু দুজনাৰ যিখিনি সৃষ্টি সেই সমষ্টখিনি তাত চৰ্চা হয় তাৰ চৰ্চা কেন্দ্ৰ সেইটো তাৰ লগতে আমাৰ দীঘলী পুখুৰীফালে আপোনাৰ দীঘলী পুখুৰীৰ ওচৰতে আছে আপোনাৰ উগ্ৰতাৰা মন্দিৰ আছে সেইখিনিতে আছে ওচৰতে আছে তাৰ বাহিৰেও ইফালে পামহি চাইদে আছে আমাৰ অভয়াৰণ্য চাইদত যাওতেও বহুতখিনি কিবাকিবি পাই যায় তাতো আছে বিভিন্ন পৰ্যটকৰ আকৰ্ষণস্থলী আছে ধুনীয়া সুন্দৰতাটো বিভিন্ন আহে পৰ্যটক আহে